মই সৰুৰপৰাই গান গাব বিচাৰোঁ গান গাই ভালপাওঁ গান শুনি ভালপাওঁ গান লিখিব ভালপাওঁ সৰুৰপৰাই লিখিছিলোঁ গান গাইছিলোঁ যেতিয়াৰপৰা বুজি পোৱা হৈছোঁ গান গাব চেষ্টাও কৰিছোঁ গান গাওঁ এইটো নহয় যে কোনো বিখ্যাত ডাঙৰ গায়ক হ'ব মন সেইটো নাই যে গান গাই ভালপাওঁ গান গাব বিচাৰোঁ সদায় আৰু সৰুৰপৰাই এইটো আমাৰ বিয়া পাৰ্বণ অনুষ্ঠান বিহু পূজা উৎসৱ অনুষ্ঠানত গীত পৰিৱেশন কৰি কৰি আহিছোঁ ভাল লাগে গান গাওঁ শুনো যেতিয়া টোপনি যাবলৈ হয় তেতিয়া হেডফোনডাল কাণত লৈ গান শুনো কেতিয়াবা কেতিয়াবা পৰি থকাৰ মাজতেই গান টোপনি নিয়াই দিওঁ গান লিখিবলৈ চেষ্টা কৰোঁ গান মোৰ যিকোনো সময়ত কিবা এটা কামত ব্যস্ত থাকিলেও মই গানটো ওলাই যায় কিন্তু গান গাওঁ সৰুৰপৰাই এইটো মনত আছে যে ডাঙৰ হ'লে কিবা এটা হ'ম গায়ক কোনোবাই সুধিলেও এইটো কোৱা গৈছিল যে মই গায়ক হ'ব বিচাৰোঁ আৰু সেইটো গুণ এতিয়াও আছে ভৱিষ্যতেও থাকিব যে মোৰ গানৰ প্ৰতি এটা আগ্ৰহ যিটো আছে সেইটো সঁচাকৈ বহুত বেছি ভালপাওঁ গান শুনি গান গায় বিশেষকৈ মোৰ মৰমৰ সকলোৱে জানে যাৰ এটাই নাম যাৰ কোনো ধৰ্ম নাই যাৰ কোনো ভগৱান নাই সেইজনেই হৈছে জুবিনদা মেইন ৰজা সকলোৱে জানে অসমৰ ৰজা হিচাপে জুবিনদাক সকলোৰে নৱ প্ৰজন্মৰ সাৰ্থক জুবিনদাৰ গান মোৰ অতিকৈ প্ৰিয় আৰু জুবিনদাৰ গান মই সৰুৰপৰাই শুনিছোঁ এতিয়াও শুনিছোঁ জুবিনদাৰ গান মই বহুত বেছি ভালপাওঁ আৰু মই গান গান গোৱাৰ প্ৰেৰণা হৈছে জুবিনদা এই জুবিনদাক প্ৰেৰণা লৈ মই গান গোৱা আৰম্ভ কৰিছোঁ আৰু যেতিয়াৰপৰাই গম পোৱা হৈছোঁ জুবিনদাক তেতিয়াৰপৰাই হৃদয়ত তেওঁৰ বাবে এটা সুকীয়া স্থান লাভ কৰিছে জুবিনদাই আৰু তেতিয়াৰপৰাই মই গান গাবলৈ উৎসাহ অনুভৱ কৰিছিলোঁ আৰু তেতিয়াৰপৰাই মোৰ গান গোৱাৰ এটা হেঁপাহ মনত বাৰুকৈয়ে আহে আৰু সেনেকৈয়ে গুণগুণাই জুবিনদাৰ গান কোনোবা পদূলি মূখতেই হওক কেতিয়াবা ফুৰিব গ'লেই হওক কেতিয়াবা অনুষ্ঠান পাৰ্বণত কেতিয়াবা পাৰ্টি থাকিলে হওক লগৰ মাজত ফুৰিবলৈ গ'লেও হওক আৰু ইনেও গান আমাৰ মাজত চলি থাকে গান গাই ভালপাওঁ সকলোৰে মাজতে গান গাওঁ অনুষ্ঠানতো গান গাওঁ ঘৰত থাকিলেও গুণগুণাই ভাল লাগে মই বিচাৰোঁ যে অহা দিনত এজন সুৰকাৰ গায়ক হিচাপে উন্নিত হওঁ এইটোও নহয় যে মই এজন সকলোৱে জনা গায়ক হ'ব বিচাৰোঁ এইটো মোৰ ভাল লাগে মই নিজেই গাব বিচাৰোঁ যে মোৰ গানটো শুনি ভাল লাগে

জুবিন দাৰ গান গানৰ ভিতৰত এটা অতীত লুকাই থাকে যি নেকি জুবিনদাৰ গান শুনি অতীতলৈ মনত পৰে বহুতো কথা বহুতো স্মৃতি মনলৈ আহে আৰু গান মানুহৰ গাব লাগে শুনিব লাগে গানে মানুহক জীপাল কৰি তোলে গানে মানুহক বহুতো নজনা কথা শিকাই গানে মানুহৰ মাইন ফ্ৰেচ কৰে গানে মানুহক জীপাল কৰি তোলে গানে মানুহক বহুতো নতুন কথা শিকাই গানে মানুহক প্ৰেৰণা দিয়ে গানে মানুহক উৎসাহ দিয়ে আৰু গানে মানুহক জীয়াই থকাৰ প্ৰেৰণা অনুভৱ কৰায় গান গালে মানুহে কৰে গান গাই মানুহে বহুতো নজনা কথাও জানে মানুহ ভালপোৱা হয় মানুহৰ প্ৰতি আকৰ্ষণীয় হয় গানে মানুহক ইমান শিকায় যে গানত বহুতো নজনা কথা লুকাই থাকে নজনা কথা শিকাব পাৰে গান গাব লাগে মই গাওঁ মোৰ ভাল লাগে গান মোৰ এইবিলাক মোৰ অতীতৰ স্মৃতি সকলোবোৰ মনলৈ আহে আৰু লগতে গান মোৰ গান এনেকুৱা গীত হয় এনেকুৱা এটা বস্তু যাৰ ফলত মন জীপাল হৈ পৰে দুখত থাকিলেই হওক সুখত থাকিলেই হওক মানুহক গানে হহোঁৱাবও পাৰে মানুহে গানক কন্দোৱাবও পাৰে আৰু মানুহে গানো গান শুনি বহুতো নজনা কথাও শিকিব পাৰে গান সদায় মোৰ আপোন মোৰ গান সদায় ভালপাওঁ ভালপাই আহিছোঁ আৰু ভালপায় যাম বিশেষকৈ মোৰ প্ৰিয় জুবিনদাক জুবিনদাৰ গান মই শুনি ভালপাওঁ শুনিবও বিচাৰোঁ আৰু ভৱিষ্যতেও শুনিম জুবিনদাৰ প্ৰেৰণাই মোক গানৰ প্ৰতি বেছিকৈ আপ্লুত কৰে বিশেষকৈ জুবিনদাৰ যি পুৰণিয়া গীত বিহু বহুতো বোলছবি বহুতো কেচেট আছে যেনেকৈ জানমণি সেইবোৰ গান অতিকৈ প্ৰিয় আৰু সেইবোৰ গানে হয়তো বহুতৰ মন জীপাল কৰে যেনেকৈ মোৰ সেইবোৰ গানে বহুতো জীপাল কৰি তোলে গান গোৱাৰ এক উৎসাহ দিয়ে গান গাবলৈ মন যায় শুনি ভাল লাগে যেনেকৈ জুবিনদাৰ গান মন যায় মোৰো মন যায় চকুত মন যায় তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদী হৈ মৰম সুঁতি বৈ ধুবৰু তাত হৈ সাঁথৰ সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ মন যায় মন যায় মন যায় ৰা ৰা ৰি ৰি ৰে ৰে ৰা ৰি ৰে কিন্তু এইটো জুবিনদাৰ মন যায় গানত মোৰ অতিকৈ প্ৰিয় গুণগুণাই ভালপাওঁ এই মন যায় গীতটিয়ে বহুতো কথা মনত পেলায় বহুতো কথা মনত পেলায় আৰু আৱেগ এই অকণমানি কলিটো মই গাই দিছোঁ মোৰ প্ৰিয় আৰু এনেকৈ গীত গাই মই সঁচাকৈ বহুত উৎফুল্লিত হওঁ আনন্দিত হওঁ আৰু গানটোৰ প্ৰতি মোৰ বেছিকৈ উৎসাহও আহে জুবিনদাৰ বহুতো হিন্দী গান আছে যেনেকৈ মই হিন্দী গানটো গাওঁ সেই হিন্দী গানৰ ভিতৰত আছে বহু হিন্দী চিনেমাৰ জুবিন দাই গাইছিল সেই গানকেইটাও মোৰ ভাল লাগে গাব বিচাৰোঁ তথাপিতো ভাল লাগে গায় সেই গানবোৰো গাওঁ সঁচাকৈ ভাল লাগে অৰিজিত সিঙো আছে তাৰ অৰিজিত সিং ডাঙৰীয়াৰ গানবোৰ শুনি ভাল লাগে সঁচাকৈ ৰোমাঞ্চকৰ হয় ট্ৰেজেদিও থাকে শুনিও ভাল লাগে সেইবোৰ গান আচলতে মন যায় শুনিবলৈ আৰু মই সেইবোৰ প্ৰকাশ কৰিব বিচাৰোঁ যাতে মানুহে বুজি পায় সেই গানৰ মূল্য গানটো এনেকুৱাকৈ গাব বিচাৰোঁ যাতে সকলোৱে বুলি পায় তাৰে মাজত কিন্তু এটা সম্পৰ্ক যিটো থাকে যিটো শব্দ প্ৰকাশ হয় সেনেকুৱাকৈ গান গাব বিচাৰোঁ আৰু গাব লাগে সেই শব্দবোৰ যাতে প্ৰকাশ হয় সেইদৰে গানটো গাব বিচাৰোঁ